টেকন'ল'জিয়ে বহুত ধৰণে আমাৰ মানে মই চিনি পোৱাৰ বহুতকে বহুত ধৰণে সহায় কৰিছে তেওঁলোকৰ ব্যৱসায় বিকশিতত যেনে কণ্টেণ্ট ক্ৰিয়েট কৰিবলে ইউটিউবৰ থামনেইল বনাবলৈ বা বিভিন্ন প্ৰসাৰ ব্যৱসায়িক প্ৰসাৰত সহায় কৰিছে বিশেষকে যিবোৰ আমাৰ গ্ৰাফিক্স থাকে সেইবোৰ আদি লগাবলে গ্ৰাফিক ডিজাইনিং সেইবোৰ আদিৰ ক্ষেত্ৰত এ আই টুলে সহায় কৰে আমাক আৰু ইউটিউবত থান নেইল মেকিং আৰু আন কিছুমান যিবোৰ কাম

আৰু ভিডিঅ' এডিটিং কৰিবলগীয়া থাকিলেও সেইসমূহতো তেওঁ সহায় এইবোৰৰ সহায় লয়

ঘৰৰ সন্মুখৰে এটা এখন এডোখৰ ঠাইত আমাৰ ঘৰৰ কাষৰে এজন মানুহে

ক'ত কিমান পৰিমাণৰ তেওঁ মানে শাক পাচলিৰ এটা খেতি কৰিছে য'ত তেওঁ বিশেষ নেজানে খেতি কৃষিৰ বিষয়ে

আমাৰ সমাজত এতিয়া প্ৰায়ভাগেই টেকন'লজিৰ ব্যৱহাৰ কৰে এতিয়া টেকন'লজি বুলি ক'লে আমাৰ আমাৰ যোনবোৰ যান্ত্ৰিক টেকন'লজি সেইবোৰকো বুজোৱা হয় যেনেকে আমাৰ

আৰু বহুতো মানে সহজ কৰি তুলিছে আমাৰ এই ব্যৱস্থাও

আমাৰ ব্যৱসায় বিক বিকশিত ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ কিছুমানত প'ষ্টাৰ ডিজাইনিঙৰ থাকে ত' প'ষ্টাৰ ডিজাইনিঙৰ আইডিয়া প'ষ্টাৰ ডিজাইন কৰিও দিয়ে আমাৰ টেকন'লজি তথা এ আই আৰু আন বহুতো কামত ব্যৱহাৰ হয় ধৰি লওক কাৰোবাৰ বোলে কিবা এটা বিজনেছ তথা ব্যৱসায়ৰ আইডিয়া তেওঁৰ ভাবিব পৰা নাই তেওঁ যদি এ আই টুলৰ সহায় লয় তাত তেওঁ বিভিন্ন ধৰণৰ বিজনেচ ব্যৱসায়ৰ মানে আইডিয়া তেওঁক প্ৰদান কৰে বা তাত দেখুওৱা হয় ত' তেওঁ যদি নিজৰ মন পচন্দৰ এক বিজনেছ তাত পায় ত' তেওঁ সেইটো তেওঁ নিজেও বাস্তৱায়িত কৰিব পাৰে তেওঁ যদি কম পুজি আছে ত' কম পুজিত তেওঁ কি ব্যৱসায় কৰিব পাৰে তাৰো উত্তৰ এই টেকন'লজি তথা এ আইৰ হাতত আছে ত' বৰ্তমান সময়ত ক'বলৈ গ'লে টেকন'লজিয়ে আমাৰ সমাজ জীৱন তথা মানৱ সমাজক বহুত ধৰণে মানে আমাক সুবিধা সহায় কৰি দিছে মানে আমাৰ সমাজ জীৱনটো সম্পূৰ্ণকৈ সাধাৰণ তথা আমাৰ বহুতো সহজ কৰি তুলিছে